এই অঁ হেল্ল' আপুনি কওক কি ক'ব লাগে ধান এতিয়া ধান আমাৰ আছেই নহয়

অঁ এতিয়া ধান অলমান বিকো বুলি ভাবিছিলে কুইণ্টেল কেনেকৈ অঁ অঁ কি কি ধান কৰে অঁ অঁ অঁ হ'ব কাষ্টমাৰ পালে দিব বৰা জহাটো কেনেকৈ বৰা জহাটো কেনেকৈ

অঁ অঁ হেৰি কি কয় বোলে ক'লাটো নে হেৰি কি কয় বোলে বগাটো জহা অঁ অঁ অঁ কি খেতি কিমান কৰে খেতি কিমান কৰে আপুনি অঁ অঁ আমাৰ এতিয়া হেৰি নহয় ধানটো এতিয়া ল'ব লাগিছিলে বাৰু পইচাটোহে সিমান হেৰি নাই নহয় এতিয়া